অঁ হয় হয় কওকচোন

অঁ আছে আছে ব'গেনভেলিয়া আছে হেৰি ডালিয়া আছে অঁ অঁ আছে আছে পাব পাব ব'গেনভেলিয়া আপোনাৰ এজোপাত চাৰে চাৰিশকে আৰু নাৰ্জী এজোপাত চাৰে তিনিশকে অঁ এতিয়া মানে এই ষ্ট'ক কমি আছে যে এই বাৰিষাত মানে বানপানীতে গোটেই হেৰি হৈ গ'ল অলপ অলপ অলপ এই কমি গৈছে সেইকাৰণে দামটো অলপ বাঢ়ি গৈছে অঁ হ'ব হ'ব আমি সেই সাতটা বজালকৈ খোলা থাকো অঁ আমাৰ ইয়াত চব সাৰ পোৱা যায় চব ইউৰিয়া কমফ'ৰ্ট যি বিচাৰে এতিয়া কেজি চাৰে পাঁচশকে অঁ

অঁ ঠিকেই আছে মই বাৰু নৰ্মেলী আমাৰ ফাইভ পাৰ্চেণ্ট ডিছকাউণ্ট এটা থাকেই আপোনালোকৰ কাৰণে টেন পাৰ্চেণ্ট ডিছকাউণ্ট কৰি দিম আৰু যদি অলপ বেছিকে লয় তেতিয়াহ'লে ফিফ্টিন পাৰ্চেণ্ট ডিছকাউণ্ট দি দিম

অঁ অঁ

অঁ অঁ ঠিকেই আছে হ'ব বাৰু আহিব আপুনি অঁ